আপোনাৰ অঞ্চলৰ মানুহবোৰে সন্মুখীন হোৱা আটাইতকৈ সচৰাচৰ স্বাস্থ্যজনিত সমস্যাবোৰৰ ভিতৰত বিভিন্ন সমস্যা আছে তাৰ ভিতৰত কেইবিধমান সমস্যাৰ মই উদাহৰণ দিব বিচাৰোঁ সেই সমস্যাবোৰ হৈছে কলেৰা টাইফইড মেলেৰিয়া ইত্যাদি যিহেতু বৰ্তমান আমাৰ সমাজত বিশুদ্ধ খোৱাপানীৰ অভাৱ হোৱা দেখা পোৱা যায় সেই বিশুদ্ধ খোৱা পানীৰ অভাৱৰ ফলতেই যিহেতু কলেৰা টাইফইড বেমাৰ হোৱা যায় ঠিক সেইদৰে মেলেৰিয়া বিভিন্ন মহে কামোৰাৰ ফলতো আমাৰ সমাজত মেলেৰিয়া বেমাৰ হোৱা দেখা পোৱা যায়